অ বাইদেউ অ কামবোৰ ঠিকে ঠাকে চলিছে বাৰু

ঠিকে আছে ঠিক আছে আমি পানীও সময়মতে পাই আছোঁ বাৰু পানী চানী অ অ সকলোৱে পাইছে বাৰু আমি আপোনাৰ ৰাতিপুৱা প্ৰায় সাতটাৰ পৰা প্ৰায় আঠটা বজালৈকে আমি পানীখিনি পাইছোঁ আৰু আপোনাৰ ধৰক ঘৰৰ গোটেইখিনি কামতে ব্যৱহাৰ কৰিব পাৰোঁ খালি সেই পানীখিনি আপোনাৰ খাবলৈহে অলপ ভয় লাগে মানে পানীখিনি পৰীক্ষা কৰিছেনে নাই কৰা মানে সেইটো ওপৰত সন্দেহ এটা আছে যে সেইকাৰণে মানে আমি পানীখিনি খাবলৈ ব্যৱহাৰ কৰা নাই এনে বাকী কামতহে ব্যৱহাৰ কৰি আছোঁ

ও ও ঠিক আছে মই জনাম বাৰু আপোনাক তেতিয়াহ'লে অৰুণোদয় আমি পালোঁ বাৰু আপোনাৰ খালী আমাৰ ঘৰৰে মোৰ পেহীয়ে হয় পেহীও আপোনাৰ মানে সেই অৰুণোদয় পাবলগীয়া মানুহে হয় খালী আমাৰ সেই পেহীজনীয়েহে মানে অৰুণোদয়খন পোৱা নাই আৰু গাঁৱৰো আপোনাৰ প্ৰায় দুশ তিনিশমান মানুহ মানে তেনেকৈ বাকী থাকি গৈছে তেওঁলোকেও মানে পাবলগীয়া হয় বাৰু হয়

আৰু তেনেকুৱা একো নাই খালি আমাৰ গাঁৱৰে আপোনাৰ যোনটো ও পথাৰৰ ফালে যোনটো ৰাস্তা গৈছে যে সেই ৰাস্তাটোত আপোনাৰ বৰষুণ দিলে মানে গোটেই বোকা হৈ পৰে আপোনাৰ প্ৰথমতে শিল বালি অলপ পেলালে হ'লেও আপোনাৰ মানে যেতিয়া বৰষুণটো হয় গোটেই ৰাস্তাটো আপোনাৰ বোকা হৈ যায় মানুহ অহা যোৱা কৰিবলৈ দিগদাৰ হয় সেইটোহে ৰাস্তাটো অকণমান যদি চাই মেলি দিয়ে আৰু মানে খুব ভাল হ'ব আৰু অ আপুনি আপুনি আৰু নিজেতো চাই দিব আৰু

অ ঠিক আছে মই ক'ম বাৰু আপোনাক আৰু কিবা যদি হেৰি হয় খালি আপুনি এতিয়া চাই দিব যিকেইটা কথা ক'লোঁ